অ' হয় কোনে কৈছে হয় হয় হয় আপুনি ক'লৈ লৈকে যাব হয় হয় কেইজন আছে তোমাৰ পেছেঞ্জাৰ হয়নি হয় হয় হয় আচ্ছা ঠিক আছে দুটা টিকেটত তোমাৰ এনে ছশকৈ বাৰশ টকা হ'ব তোমাৰ বাছখন আমাৰ পানীগাঁৱৰ পৰা ওলাই যাব প্ৰায় সাতটা বজাত তোমাৰ ঘৰ কোন জেগাত অ' ঠিক আছে তিনিআলিলৈ পাবগৈ তোমাৰ ত্ৰিছ মিনিট সময় লাগিব অৰ্থাৎ সাতটা ত্ৰিছত তিনিআলি পাবগৈ তাৰপৰা টাউনত তোমাৰ ঠিক আছে আমি উঠাই ল'ম টাউনত পঞ্চলিছ সময় পঞ্চলিছ মিনিট সময় ৰ'ব তাৰপৰা আমি বিহপুৰীয়া লাইন হৈ যাম মানে আমাৰ হয় হয় ঠিক আছে আমি বঙালমৰা হৈ যাম আমি লালুক আৰু মানে বঙালমৰাত পেছেঞ্জাৰ আছে উঠাই পেলাই নি গহপুৰত ৰখামগৈ আমি গহপুৰত চাহ খাব তাৰপৰা তোমাৰ বিশ্বনাথ চাৰিআলিত ৰাতি চাৰে এঘাৰটা বাৰটা বজাত পাব বিশ্বনাথ চাৰিআলিত আমি ভাত খাবলৈ প্ৰায় চল্লিছ পঞ্চলিছ মিনিট সময় ৰখাম তাৰপৰা আমনিত ৰখাম চাহ খাবৰ বাবে তাৰপৰা ৰাতিপুৱা পাঁচটা চাৰে পাঁচটা বজাত আমি গুৱাহাটী পামগৈ সিমানটোৱে

ঠিক আছে ঠিক আছে ঠিক আছে হ'ব ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ